হেল্ল' হেল্ল' মেম অঁ মোক ফোন কৰিবলৈ কৈছিল মেম অঁ মেম কিয় বাৰু মোকতো এনেকুৱা কোনো ন'টিচ দিয়া নাছিল আগতে মেম এতিয়া ছাডেনলী এনেকুৱা ন'টিচ মেম ক্লাছ নহাৰ মেম মই বহুত মেম তাত হেৰিও ছাবমিট কৰিছিলোঁ মই মেম এপ্লিকেশ্যন মেম মেমহঁতে একচেপ্ট নকৰিলে একচুৱেলী অঁ মে মেম ফিজটো বাৰু মই ক্লীয়াৰ কৰি দিম বাৰু এইকেইদিনত মেম অলপ ফেমিলী দিগদাৰ চলি আছিল মেম কিন্তু একজামটো মেম এনেকৈ নকৰিব মেম অলপ অঁ মেম কথা পাতি মানে মেম মেম কিবা বেলেগ ডাঙৰ ইছ্যুতো হোৱা নাই মেম মেম আৰু এটেনডেঞ্চ মেম মোৰ ছেভেণ্টি টু পাৰ্চেণ্ট এটেনডেঞ্চটো আছেই পিছে ছেভেণ্টি ফাইভৰ কাৰণে থ্ৰি পাৰ্চেণ্ট কম মেম অলপ মেম এপ্লিকেশ্যন দিয়া আছে স্কুল নহা মানে মেম মাজতে বেমাৰ আছিল ঘৰৰ তো সেইকাৰণে মই অহা হোৱা নাছিল মানে মেম মই মাজতে এপ্লিকেশ্যন দিছিলোঁ মেম আৰু মই নিজেই চেষ্টা কৰিছিলোঁ অহা আহিব পৰাকৈ মেম অলপ ফেমিলী ইছ্যু কাৰণে মেম আপুনি কিবা কৰিব পাৰে যদি অঁ ঠিক আছে তেন্তে মেম অ'কে